স্বাধীনতাৰ পাছৰে পৰা ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আঁচনি দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে বা খাদ্য সামগ্ৰীৰ যোগানৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ ভিতৰত কেইখনমান আঁচনি হৈছে খাদ্য যোগান আঁচনি প্ৰধানমন্ত্ৰী গ্ৰামীণ বিকাশ যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট এই আঁচনিসমূহৰ জৰিয়তে চৰকাৰে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে ব্যৱস্থা ল'ব খুজিছে বিপিএল কাৰ্ড জ জৰিয়তে বিপিএল কাৰ্ডৰ জৰিয়তে দ যিসকল দুখীয়া দৰিদ্ৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত যিসকল লোক আছে সেই লোকসলক খাদ্য সামগ্ৰী সুলভ মূল্যত প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে এম জি এন ৰেগাৰ জৰিয়তে গাঁৱৰ দৰিদ্ৰ যিসকল লোক যিসকল শিক্ষিত নহয় সেই লোকসকলক তেওঁলোকক জীৱিকাৰ পথ দিব খুজিছে যাৰ জৰিয়তে এশ এশ দিন তেওঁলোকক যি আনস্কিলড্ কৰ্ম থাকে সেই কামসমূহত তেওঁলোকক নিয়োজিত কৰা হয় আৰু তাৰ বাবদ তেওঁলোকক মজুৰি প্ৰদান কৰা হয়